বৰ্তমান হৈ যোৱা বিহুৰ যিটো সন্মিলন পাতিছিলে সৰু সৰুসজাই তাতে এঘাৰ হেজাৰ নাচনী মানে যোগদান কৰিছিলে আৰু তাৰে তাৰপৰা তাতেই মানে আমাৰ গাৱঁৰ ঠাকুৰকুছি অঞ্চলৰ পৰাও প্ৰশিক্ষক হিচাপে বাহঁত গৈছিলে খুবেই গৌৰৱৰ কথা কাৰণ এনেকুৱা মানে কি হোৱা নাছিলে আৰু যিহেতু এইটো বিশ্বৰেকৰ্ড হৈছে খুবেই অসমবাসী হিচাপে খুবেই গৌৰৱৰ কথা বুলি মই ভাবোঁ